সেইত চালা বৰ বিপদত পৰিছোঁ নহয় মই এতিয়া মিটিঙত আছোঁ সেইটো মোৰ ৰিচাৰ্জ নাইকিয়া হ'ল তাকে দুশ টকাৰ ৰিচাৰ্জ এটা অনলাইনৰ যোগেদি এই ৰচনকে হেৰি কৰোঁ মেছেজ কৰি পঠিয়াও মোৰ নাম্বাৰটো ৰচন মোৰ নাম্বাৰটো মেছেজ কৰি দিছোঁ দেই লোৱা বোলো তুমি ছেভেন ডাবল জিৰ' টু এইট ফ'ৰ ফাইভ থ্ৰী এইট ফ'ৰ মেছেজ পঠিয়াই দিলোঁ দেই হ'ব